অসমীয়া ভাষাটো আমাৰ অসমৰ ৰাজ্যিক ভাষা আৰু অসমৰ আটাইখিনি মানুহে হয়তো অসমীয়া ক'ব জানে জাতি জনজাতি প্ৰত্যেক মানুহেই অসমীয়া ভাষাটোৰ দ্বাৰাই এজনে এজনৰ লগত মত বিনিময় কৰে বা কথা পাতে আৰু অসমীয়া ভাষাতে আমাক আমাৰ পৰিচয় আৰু ই আমাৰ সাংস্কৃতিক পৰিচয়ত যথেষ্টখিনি ভূমিকা পালন কৰে অসমীয়াৰ পৰিচয় এই অসমীয়া ভাষা বুলি আমি ক'ব পাৰো আৰু অসমীয়া ভাষাটোৰ দ্বাৰাই মানুহে ইজনে সিজনৰ লগত মত বিনিময় কৰে আৰু আনকি অসমৰ জাতি জনগোষ্ঠীৰ মানুহেও অসমীয়া ভাষা ক'ব জানে আকৌ আৰু তাৰ দ্বাৰাই এজনে এজনৰ লগত কথা পাতে অসমীয়া ভাষাটোৱে অসমৰ সাংস্কৃতিক সাংস্কৃতিকতা চহকী কৰা বুলি ক'ব ক'ব লাগিব অসমীয়া ভাষাত অসমৰ বিভিন্ন মহান মহান সাহিত্যিকে বিভিন্ন সাহিত্য ৰচনা কৰিছে আৰু স্বাধীনতাৰ কালৰ পৰাই অসমীয়া ভাষাত দেশপ্ৰেমমূলক কবিতা উপন্য়াস গল্প আদি ৰচনা কৰিছে আৰু তেওঁলোকে অসমীয়া সাহিত্যকো চহকী কৰি থোৱা দেখা গৈছে বৰ্তমানেও অসমীয়া ভাষাই ভাষাত বহুখিনি উন্নত মানৰ ৰচনা আমি পঢ়িবলৈ পাওঁ আৰু ই আৰু অসমীয়া ভাষাৰ গান বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা হোৱা দেখিব পৰা গৈছোঁ বিভিন্ন অসমীয়া গায়ক যেনে ডঃ ভূপেন হাজৰিকাদেৱ তেখেতে অসমীয়া গানক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি গৈছে বা বৰ্তমানৰ শিল্পী অংগৰাগ পাপন মহন্ত তেখেতেও বিশ্ব দৰবাৰত অসমীয়া গান দেখুৱাই দিছে বা চিনাকি কৰাই দিছে অসমীয়া ভাষাটো এই অসমীয়াৰ চহকী কৰি ৰাখিছে আৰু অসমীয়া ভাষাৰ কোৱাৰ প্ৰয়োজনীয়তা যথেষ্ট অধিক আৰু কিন্তু আজিকালি দেখিব পোৱা গৈছে আচলতে পাশ্চাত্যকৰণৰ প্ৰভাৱৰ ফলত মানুহ বিলাকে নিজৰ ল'ৰা ছোৱালীকো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়োৱা দেখা গৈছে যাৰ ফলত অসমীয়া ভাষাৰ অৱনতি ঘটিব পৰা সম্ভাৱনা দেখা গৈছে সেয়েহে আচলতে প্ৰত্যেকে নিজৰ শিশুক ইংৰাজীৰ লগতে বা আন ভাষাৰ লগতে অসমীয়া ভাষাৰ শিক্ষা দিব লাগে আৰু অসমৰ অসমীয়া ভাষাটোক উজ্বল কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু চাব লাগে যাতে প্ৰত্যেকেই অসমীয়া ভাষা ভালকে ক'ব পাৰে কাৰণ অসমত থাকি যদি আমি অসমীয়া ভাষা কৰিব নোৱাৰোঁ সেইটো আচলতে লাজৰ কথা এয়া অসমৰ কাৰণেই এটা দুখজনক কথা অসমীয়াৰ ভাষা অসমত যথেষ্টখিনি বেছি আৰু মই নহয় আটাইখিনি প্ৰত্যেক অসমীয়াই অসমীয়া বুলি কোৱাটো গৌৰৱৰ বিষয় আৰু অসমীয়া ভাষা ক'ব ট্ৰাই কৰিব লাগে